বৰ্তমান কিতাপ পঢ়া মানুহো আগতকৈ কমিছে ইয়াৰ কাৰণ এটাই এটা নহয় আচলতে বহুত ইয়াত কাৰণ হৈ পৰিছে বিশেষকৈ আজিকালি ল'ৰা ছোৱালীৰ লগত আপোনাৰ তিনিবছৰৰপৰাই ল'ৰা ছোৱালীৰ লগত ব্যস্ত হ'ব লগা হয় ধৰক তিনিবছৰতে আমাৰ ল'ৰা ছোৱালীক কি হয় আজিকালি আপোনাৰ স্কুলত দিয়া হয় তো ইমান সৰুতে তেওঁলোকেতো কেতিয়াও নিজে ধৰক আপোনাৰ ওলাই মেলি যাব নোৱাৰে বা খোৱা বোৱা কৰিব নোৱাৰে বা ধোৱা পখলা কৰিব নোৱাৰে তেওঁলোকক আপোনাৰ সেই ধুৱাই পখলাই খোৱ বোৱা কৰি পিন্ধাই উৰাই স্কুলত থোৱা হয় বা আকৌ স্কুলৰপৰা সময়ত আনিব লাগে তেনেধৰণে ব্যস্ত হয় আৰু আগৰ মানুহে কি হৈছিলে আগৰ মানুহে আপোনাৰ ঘৰতে খেতি বাতি কৰিছিলে আগৰ বা ল'ৰা ছোৱালী লগতে ইমান মানুহ ব্যস্তও হোৱা নাছিলে খেতি বাতি কৰি মানুহে যিকণ সময় পাইছিলে সেইকণ মানুহে কিতাপ পঢ়ে মানে কাম বন কৰি মানুহে যিকণ সময় পাইছিলে কিতাপ পঢ়িছিলে বা ল'ৰা ছোৱালীৰ লগত ইমান ব্যস্ত হ'ব লগা নাছিলে তেনেকৈও টাইম পাইছিলে বা কামো ইমান আগৰ দিনত নাছিলে আজিকালি নিচিনাকৈ আজিকালি মানুহৰ কি হয় আপোনাৰ আগৰ নিচিনা নহয় আজিকালি মানুহ বহুত ব্যস্ত আৰু ধৰক আপোনাৰ কোনোবাই আজিকালি টাইম হ'লেও কোনোবাই কি হয় আপোনাৰ অকণমান টাইম পালেও হাততে মোবাইলটো থাকে ধৰক মোবাইলটো চালে বা অকণ বৃদ্ধাজনে বা বৃদ্ধজনে আপোনাৰ মোবাইলটো চাবলৈ বেয়া পালেও কি হয় টি ভিটো চালে কিন্তু আগৰ দিনত সেইবিলাক আপোনাৰ নাছিলে তেওঁলোকে সেইকাৰণে কি হৈছিলে কিতাপ আগতে মানুহে বেছিকৈ আগতে মানুহৰ কিতাপ মানে বেছিকৈ পঢ়িব পাৰিছিলে বা পঢ়িছিলে কিন্তু বৰ্তমানত এইখিনিৰ কাৰণেই কিতাপ পঢ়া মানুহৰ সংখ্যা আগতকৈ কমিছে বুলি মই ভাবোঁ